এক লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ পাঁচ লাখ পঞ্চছ হাজাৰ দুশ পাঁচ ছয় লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ সাত লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ আঠ লাখ পঞ্চাছ হাজাৰ দুশ পাঁচ